হয় বাইদেউ এইবাৰ বিহুত কি কি পিঠা বনাম বুলি ভাবিছে আপুনি এইবিলাক বন জুইতে জুইতহে বনাব ন

চুঙা পিঠা যে চুঙা পিঠা চুঙা পিঠাটো কি বাঁহৰ কি বাঁহৰ বনায় কটা বাঁহৰ নে কি কটা বাঁহ

আপুনি কোনবিধ পিঠা ভাল পায় সৱ সকলোতকে হয় ঠিক আছে চুঙা পিঠা চুঙা পিঠাটো বনাম বুলি ভাবিছোঁ আমিও আহিব আমাৰ তাত ঠিক আছে বাৰু ঠিক আছে